হেল্ল' এইয়া বৰ্ণিল ধাবা নেকি মই মানে এই যোৱাবছৰ এটা মোৰ ল'ৰাৰ বাৰ্থডে থকা অৱস্থাত এটা খানা আয়োজন কৰিছিলোঁ মই সময়মতে সেইটো খানা মানে ডেলিভাৰি ল'ব নোৱাৰিলোঁ তথাপিতো আকৌ এবাৰ মই খানাটো আকৌ অৰ্ডাৰ কৰিছোঁ মোৰ এঠাইত আকৌ প্ৰয়োজন হৈছে নিশ্চয় আপুনি সেই খানাটো বৰ্তমান মই আকৌ কামৰ সূত্ৰে এই তিনচুকীয়াত আছো নিশ্চয় আপুনি সেই খানাটো নিশ্চয় মোক যাতে ডেলিভাৰি দিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে নিশ্চয় পাৰিব চাগৈ যিকোনো মূহুৰ্তত পঠিয়াই দিব বুলি খুব আশাৰে বাট চাই আছো খুব ভাল লাগিল আপোনালোকৰ সেই বৰ্ণ ধাবাৰ যিখিনি সুখাদ্য দিয়ে সেই সুখাদ্যত খুব আপ্লুত আৰু নিশ্চয় পঠিয়াই দিব ধন্যবাদ যিকোনো মূহুৰ্তত পঠিয়াই দিব বুলি আশা ৰাখিলোঁ